অডিঅ' বুকৰ এটা ধণাত্মক দিশ হৈছে যে অডিঅ' বুকৰ জৰিয়তে ঘৰতে বহি আছোঁ শিক্ষা লাভ কৰিব পাৰি আৰু এনেকুৱা বহুত ব্যক্তি আছে যাৰ কিতাপ কিনিবলৈ সামৰ্থ্য নাই কিতাপবিলাকৰ দামো যথেষ্ট বেছি এখন কিতাপৰ দাম চাৰিশ পাঁচশ হাজাৰলৈকে আছে হাজাৰ বাৰশ তেৰশ এনেকুৱালৈকে আছে গতিকে যদি অডিঅ' বুক ব্যৱহাৰ কৰে তেতিয়াহ'লে অডিঅ' বুকৰ জৰিয়তে তেওঁলোকে ঘৰতে খুব কম দামতে আচলতে যথেষ্ট সংখ্যক কিতাপ পঢ়ি জ্ঞান অৰ্জন কৰিবলৈ সুবিধা লাভ কৰে